টি ভিত মোৰ আটাইতকৈ প্ৰিয় অনুষ্ঠানটো হ'ল বেহৰবাৰী আউটপোষ্ট যি সেই ৰেঙনি টি ভিত দিয়ে সদায় বেলেগ বেলেগ নাটকতে অনুষ্ঠানটি কৰা হয় গতিকে মোৰ বেহৰবাৰী আউটপোষ্টো চাইয়ো ভাল লাগে লগতে বেহৰবাৰী আউটপোষ্টত বহুত জমনি জমনি ভিডিঅ'বোৰ ওলায় বেহৰবাৰী আউটপোষ্টত মোহন আৰু কেকে জমনিবোৰ চাইয়ো ভাল লাগে আৰু বেহৰবাৰী আউটপোষ্টত যিবোৰ কথা কয় সেইবোৰ অলপ ৰিয়েলিষ্টিক ৰিয়েলো হয় সত্য ঘটনাৰ লগত জড়িত থাকে গতিকে মোৰ বেহৰবাৰী আউটপোষ্ট চাই ভাল লাগে বেহৰবাৰী আউটপোষ্টত আৰু কিছুমান ক'বলগীয়া আছে বেহৰবাৰী আউটপোষ্টত যোনবোৰ পুলিচে কি কেনেকৈ কাম কৰে কি কৰে পুলিচবোৰে কেনেকৈ নিয়মবোৰ মানি চলিব লাগে গাড়ী চলাওঁতে কোনবোৰ কৰি থাকিব লাগে সেইবোৰ দেখায় তাৰপিছত আপোনাৰ অসমৰ প্ৰাকৃতিক সৌন্দৰ্য কেনুকুৱা সেইবোৰ কেনেকৈ চফা কৰিব লাগে বা পৰিষ্কাৰ কৰি তুলিব লাগে সেইবোৰ ছিৰিয়েলখনত দেখুৱায় গতিকে ভাল লাগে আৰু পুলিচে কি কৰে ঘৰত পুলিচৰ ঘৰৰ পৰিৱেশ কেনেকুৱা বা পুলিচে ডিউটি কৰাৰ পিছত কেনেকৈ কি কৰে ঘৰত গৈ কি কৰে কি নাই কেতিয়া ৰাতিও ডিউটি হয় সেইবোৰ দেখায় ছিৰিয়েলখনত গতিকে মোৰ বেহৰবাৰী আউটপোষ্টখন চাই ভাল লাগে